অঁ হেল্ল' অঁ মায়া হয়নে বাৰু অঁ কি কৰি আছা মই এই কি কৰিবা আছোঁ পাই জুই কিনাৰতে বহি আছোঁ অঁ এই আবেলি চাহ খোৱা নাই দেই বনা বনাবলে সেই হেৰি কৰিছোঁহে বনোৱাই নাই এতিয়ালৈকে জুই কিনাৰতে বহি আছোঁ বনালা নে অঁ চাহ খালা ভাত বনালা নেকি অঁ অঁ অঁ নাই বনোৱা মই জুই জ্বলাই পানী গৰম কৰিহে বহি আছোঁ পাই বেটি কি কৰিছে অঁ মই তোমাৰ ক'ত ভালেই তোমাৰ ভাল নহয় মই কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ অঁ অঁ এই কথা এটা মানে এই হেৰি বিজনেছ এটা কৰোঁ বুলি ভাবিছোঁ কিমাননো মানুহজনৰ হেৰি কৰি কিনে খাই থাকিবানো সেইটো কাৰণে ভাবিছিলা অঁ তাকে মই ভাবিলোঁ দেই কাকনো কওঁ তোমাকেই কওঁ নেকি সেনেকে বুলি ভাবিলোঁ আৰু সেই তেনেকে ভাবিয়েই তোমালে ফোন কৰিছোঁ আমি এবাৰ পাতিছিলোঁ নাই দুইজনীয়ে সেইটো কাৰণে আগতে দুইজনে পাতিছিলোঁ বোলো তাইকে কওঁ বোলো দুইজনীয়ে কৰিম অঁ এয়ে চাহৰ হোটেল এখনকে দিওঁ বুলি ভাবিছোঁ চাহ মটৰ ঘুগুনি চাওমিন টাওমিন বনোৱা ৰুটি চুটি সেনেকে কৈ এই মই মৰান টাউনত এখন দোকান পাইছোঁ মানে সেই দোকানখনতে দিম বুলি ভাবিছোঁ আকৌ অঁ তাকে বোলো মই সুধি চাওঁ দিয়া নেকি সেইটো বিজনেছ কৰিলে ভাল হ'ব নেকি নে বেলেগ কিবা ব্যৱসায় কৰা নে কাপোৰ বিজনেছ কৰা নেকি নে অঁ কাপোৰৰ কাপোৰ মানে কি কাপোৰৰ বিজনেছ কৰিলে কিন্তু অকমান খৰচ হ'ব দেই এনেকে হেৰি এখন এনেকেতো হাত তাঁত এনেকে বৈ বোৱা কাপোৰ বিকিব লাগে বোৱা কাপোৰ বিকিলে বহুতখিনি লাভ হয় ন কিন্তু এতিয়া বোৱা কাপোৰ বিকিবলে আকৌ পইচা ভালমানখিনি খৰচ হ'ব এতিয়া আমি হাতেহে বওঁ ন হাতে বোৱা তাঁতখন আকৌ এতিয়া তুমি কিমান দিন লাগিব এখন তাঁত ববলে তাঁতিশাল হ'লে মানে ভাল আকৌ মই সুধিছিলোঁ গোটৰ পৰা যে অঁ ক'লে পঁয়ত্ৰিছ হেজাৰ কৈছে ফুলটো এনেকেকৈ তুলি দিব নিজে তোল খাই যায় সেনেকুৱাকৈ তাৰপা চব দিব সেইটো পইচা পইচাটো খৰচ হ'ব নহয় বেছি এতিয়া অঁ চাহৰ সেইখনত সিমান পইচা খৰচ নহয় দোকানখন আছেই ধৰি লোৱা বাকী বস্তুখিনিয়ে ল'লে মানে হৈ যায় ন অঁ তাকেই মই সেইটো বুলিয়ে ভাবিছোঁ এতিয়া তুমি কি কৰা আকৌ অঁ অঁ অঁ অঁ অঁ তাকে আৰু বোলোঁ অঁ এতিয়া কোনটো সুবিধা হয় তাকে তুমি এদিন আমাৰ ঘৰলে পাৰিলে আহিবাচোন অঁ মানহজনকে ক'বা থৈ যাবলৈ অঁ তাপা সেই বহি লৈ দুইজনীয়ে কথা পাতিম

অঁ মই এই পইচা এটা সোমাব পইচা সোমাব মানে মই এই গোটৰ পৰা পইচা লৈছোঁ অঁ গোটৰ পইচাটো এইকেইদিনহে পাব পোৱাৰ লগে লগে ল'ম আৰু অঁ অঁ তেতিয়া মই পালে মানে মই তোমাক হেৰি কৰিম খবৰ কৰিম মই সেই তোমাৰ লগত সেইটো কথা পাতোঁ বুলিয়ে ফোন কৰিছিলোঁ অঁ তুমি আহিবা মই তেতিয়া কথা পাতিম মোৰ পইচাটো তেতিয়ালৈকে পামগৈ ও ঠিক আছে দিয়া মই এতিয়া ৰাখিছোঁ দেই অঁ ঠিক আছে